অঁ হয়

অঁ হয় হয় মই এপ্লাই কৰিছিলোঁ হয় নেকি অঁ ঠিক আছে দিয়ক কথা নাই মই কৰি দিম অঁ মই বেছিক ইনফৰমেশ্যন কিছুমান লৈছিলো কিন্তু মই বিশেষ এটা ইনফৰমেশ্যন নাই আৰু মোৰ হাতত বৰ্তমান এতিয়া অঁ কথাটো বুজিছোঁ কিন্তু কথা হ'ল কাম এটা কৰাৰ সুযোগ দিয়াৰ পিছতহে এক্সপিৰিয়েঞ্চ হ'ব সকলোতে যদি এক্সপিৰিয়েঞ্চ বিচাৰে এক্সপিৰিয়েঞ্চ ক'ৰ পৰা দিম যদি এক্সপিৰিয়েঞ্চটো দিবৰ কাৰণেতো ক'ৰবাত এটা সুযোগ দিব লাগিব তাৰপিছতহে নেক্সট পৰৱৰ্তী সময়ত এক্সপিৰিয়েঞ্চৰ দিব পাৰিম বা এক্সপিৰিয়েঞ্চ হ'ব অঁ ঠিক আছে ঠিক আছে হয় আপোনাৰ কথাটো বুজি পাইছোঁ ঠিক আছে অঁ শুনি আছোঁ ঠিক আছে মই তেনেকুৱা তেতিয়াহ'লে চেষ্টা কৰিম ধন্যবাদ আপোনাক আপুনি কথাটো কোৱাৰ বাবে অঁ ঠিক আছে ঠিক আছে নিশ্চয় ধন্যবাদ